অঁ আমাৰ জী জীৱিকা খেতিয়েই আমি খেতি কৰিয়েই মানে থাকোঁ আৰু অন্য চাকৰি বাকৰি নাই আৰু খেতি মানে আমাৰ বলদ গৰু আছে গৰু আমি পোহোঁ ছাগলী পোহোঁ হাঁহ পাৰও পোহোঁ কুকুৰাও পোহোঁ কেতিয়াবা এ কিন্তু আমাৰ খেতিৰ ওপৰতে নিৰ্ভৰ কৰোঁ আমাৰ এতিয়া দুটা খেতি কৰোঁ খৰালিমহীয়া বাও খেতি থাকে আৰু বাৰিষা আহাৰ মাহৰ পৰা আমাৰ ইয়াত ধানৰ আৰম্ভ হয় খেতি আহাৰৰ জেঠ মানতে কঠীয়াতলিবিলাক বাওঁ আৰু বাই পেলাই আহাৰ জেঠৰ লাষ্টত আমি কঠীয়াটো পাৰোঁ পথাৰত পাৰি পেলাই আহাৰৰ পৰা ৰোৱা কাম আৰম্ভ কৰোঁ আহাৰৰ পৰা আৰম্ভ আহাৰৰ পোন্ধৰ তাৰিখমানৰ পৰাই ৰোওঁ আৰু তাৰপৰা ভাদৰ প্ৰায় অসমীয়া মাহৰ আমাৰ বিশ পঁচিছ তাৰিখমানলৈকে ৰোৱে বহুতেই ৰোৱে তাৰপৰা কিছুমানে শাওণতে সামৰে

তেও নহৰু পিঁয়াজ এনেকৈ ৰঙালাও চঙলাও কবি মূলা এইবিলাকটো প্ৰায় মানুহেই কৰে আমি খেতিৰ ওপৰতে নিৰ্ভৰ কৰি থাকোঁ আৰু গৰু বিশেষকৈ আমাৰ গৰু ছাগলী হাঁহ পাৰ এইবিলাক এ মানে পোহোঁ আমাৰ এতিয়া মোৰ ঘৰতে গৰু আঠটামান গৰু আছে এ আৰু বলদ গৰু আছে প্ৰায় দুজনী তিনিজনীমান চেউৰী দমৰা আছে দমৰা চেউৰীৰ ভিতৰত চাৰিটামান আছে গাই আছে দুজনী এইখে আঠ নটামান গৰু আছে আৰু ছাগলীও আছে ছয় সাতটামান তেনেকৈ হাঁহো আছে কেইটামান এনেকৈ পাৰও আছে দুই তিনিযোৰ আৰু এইখিনি প্ৰতিপাল কৰোঁতেনে যথেষ্ট কষ্ট হয় আমাৰ এতিয়া বাৰিষাৰ দিনত আমাৰ ইয়াত মছৰ পৰে মহ ঢেৰ মছৰ পৰে কিন্তু গোহালিত এতিয়া আমাৰ আঁঠুৱা থাকে নেটৰ আঁঠুৱা থাকে আৰু গোহালীত জেং চেং দি আঁঠুৱা চাঠুৱা তৰি যেনিবা আমাৰ গৰুকেইটাৰ ওপৰত পূৰা আমি মানে আৰু নজৰ ৰাখোঁ

আমাৰ অসুখ বিসুখ হ'লে আমি নিজে ডাক্তৰক মাতি আনো মাতি আনি তেখেতসকলে বেজী চেজী দি থৈ যায় ভাল হয়

আৰু এতিয়া আমাৰ ইয়াত মানে গৰু মেলি দিব নোৱাৰি এই ঘাঁহকে কাটি খুৱাই আছোঁ আৰু ছাগলীও হয় ঘাঁহ খেতি খোৱা হাঁহো ছাগলী এতিয়া আমাৰ সৈ সৰুকৈ মানে ঘৰ বনাই পেলাই দুচলীয়াকৈ টিং দি তাৰপৰা কাঠৰ তক্তা দি পেলাই তাত খুঁটা পুতি তক্তাৰ চাং কৰি তেনেকৈ আমি ছাগলী থওঁ ছাগলীও ধুনীয়া আৰামত আছে আৰু গছৰ পাত চাত দিওঁ আহাৰ ঘাঁহো দিওঁ ঘাঁহো খায় গছৰ পাতো খায়

ঘাঁহ কাটি তেনেকৈয়ে খুৱাওঁ কেতিয়াবা ঘাঁহ পানী কাটিব নোৱাৰাত আৰু অসুখ বিসুখ হ'লে ও তেনেকৈ হয় ধান খেৰ বা দানা এ খুৱাই পেলাই থওঁ দুই এদিন কিন্তু প্ৰায় আমাৰ ঘাঁহতে চলে আৰু খৰালিমহীয়া আমাৰ গৰু ঘাঁহ কাটিব নালাগে প্ৰায় আঘোণৰ পৰা যেতিয়া আমাৰ ধান দোৱা কাম আৰম্ভ হয় কেতিয়াবা গৰু উদং দিয়ে কিছুমানে কিছুমানে এৰাল দিয়ে ও পায় আঘোণৰ মাহটো পুহৰ এই বিহু মাঘ বিহু আগলৈকে আমাৰ গৰু অলপ এৰাল চেৰাল দিয়ে তাৰপিছত উদং দিয়ে আৰু প্ৰায় আহাৰলৈকে আমাৰ উদঙত দিয়ে গৰু পথাৰলৈ মেলি দিয়ে আৰু পথাৰত চৰে আকৌ গধূলি ঘৰলৈ আহে তেনেকৈয়ে আমাৰ গৰু ম'হৰ প্ৰতিপাল কৰোঁ আৰু এই ছাগলীৰ ক্ষেত্ৰতো সেই তেনেকুৱাই ছাগলী আমাৰ এই লগতে যেনিবা ঘাঁহ পানী কাটি খুৱাওঁ আৰু পাৰ ধুনীয়াকৈ সঁজা সঁজা বনাই পেলাই দিওঁ সৌ ঘৰৰ হেৰিয়ৰ বেকত বেকচাইডে ঘৰৰ আঁওলাৰ তলত সঁজাবিলাক থৈ দিওঁ চাং সাজি তেনেকৈ পাৰ থাকে আৰু তেনেকৈয়ে যেনিবা ৰাখিছোঁ আৰু এইহেলে গৰু কথাটো গৰু আমাৰ কেতিয়াবা বেচোঁ এ দুই এটা তেনেকৈ গৰুকেইটা পুহিছোঁ যেতিয়া আমাৰ বিপদে আপদে পুহি পেলাই পুহিছোঁ কেলৈ আমাৰ বিপদ এটাত পৰিলোঁ যেনিবা ও অভাৱী মানুহ কেতিয়াবা তাকে বেচি পেলাই সেই অভাৱটোৰ পৰা পাৰ হওঁ আৰু গৰুৰ এতিয়া যথেষ্ট দাম হৈছে এহাল গৰু বেচিলে এতিয়া প্ৰায় ভাল গৰু হ'লে এই প্ৰায় আশী নব্বৈ হেজাৰ বা ষাঠি হেজাৰ সত্তৰ হেজাৰ এনেকৈ গৰু লৈ দাম পায় তেনেকৈ বিপদটোৰ পৰা পাৰ হৈ যায় সেইকাৰণে আমি গৰু ম'হৰ ওপৰত পূৰা নজৰ ৰাখোঁ বা কষ্ট কৰোঁ আৰু তেনেকৈয়ে চলি আছোঁ আৰু আৰু খেতিপথাৰৰ ক্ষেত্ৰত আৰু খেতি সেয়াই খেতি আমাৰ এই মাহ সৰিয়হৰ পৰা ধৰিলে এনেকৈ মাহ সৰিয়হটো কম কৰোঁ ধান খেতিটো বেছি কৰোঁ এইহেলে ঘৰৰ ও ক্ষেত্ৰত আৰু আমাৰ এতিয়া চৰকাৰে কিছুমান মানুহক ঘৰ দিছে ঘৰ এতিয়াও দিয়ে আছে